অঁ এইখন আপুনি টি গাৰ্ডেনৰ মালিক হয় নি বাৰু হয় হেৰি ধৰকচোন এই এই চাহপাত দুই তিনি কেজিমান লাগিছিলে তাৰপিছত পুলি এশমান লাগে পামনে বাৰু অফাৰ পাম নেকি বাৰু অফাৰ অফাৰ হয় বাগান কৰিব বিচাইছোঁ হয়

অঁ দাম দামটো কেনেকুৱা বাৰু চাহপাতৰ হয় নেকি আৰু এনেই পুলি এশ ল'লে কেনেকৈ ল'ব হয় হয়